বৰ্তমানৰ সময়খিনি হৈছে প্ৰযুক্তিবিদ্যাৰ যুগ সেই প্ৰযুক্তিবিদ্যাৰ যুগত পৃথিৱীৰ বিভিন্ন অঞ্চলে বিভিন্ন দেশ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয়ভাৱে বিজ্ঞাপন প্ৰকাশ কৰাৰ একমাত্ৰ মাধ্যম হিচাপে ইণ্টাৰনেটক ব্যৱহাৰ কৰিছে

গাঁও অঞ্চলসমূহতো এই ইণ্টাৰনেটৰ যোগেদি চৰকাৰী ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সকলোধৰণৰ বিজ্ঞাপনসমূহ পাবলৈ মানুহে সক্ষম হৈছে বৰ্তমানৰ পৰিস্থিতিত আমি ইণ্টাৰনেট মোবাইল সেৱা বা বিভিন্ন ই মেইল আদিৰ যোগেদি আমি বিজ্ঞাপনসমূহ বা অন্যান্য অধিক লোকক লগ পাব পৰা এই সুবিধাখিনি আমি পাব পৰা হৈছোঁ গতিকে এই সময়ত আমি যদি ক'বলৈ হয় তেতিয়াহ'লে ইণ্টাৰনেট মোবাইল ফোন বা মোবাইল ফোনৰ জৰিয়তে পোৱা অন্যান্য কিছুমান ৱেবচাইট বা অন্যান্য কিছুমান এপ ফেচবুক হোৱাটচএপ এই সকলোবোৰেই মানে বৰ্তমান সময়ত অধিক লোকক ঢুকি পোৱাৰ এক উপায় গতিকে আমাৰ কাৰণেও এনেধৰণে আমি এই এপসমূহ ব্যৱহাৰ কৰিও ইণ্টাৰনেট ব্যৱহাৰ কৰিও আমি বিভিন্নধৰণৰ বিজ্ঞাপনসমূহ পাইছোঁ বৰ্তমান সময়ত সেই এপসমূহৰ জৰিয়তে পোৱা প্ৰায় সৃষ্টিশীল সকলো বিজ্ঞাপনেই আমাৰ কাৰণে প্ৰভাৱশালী হৈছে